আচাৰ বনোৱা ট্ৰেনিং লৈছিলো সেই আচাৰ বনাই মই এতিয়া সেইখিনি দোকানে দোকানে দি থাকো আৰু পিঠা বনোৱা বনোৱাবোৰো মই দিওঁ সেইবোৰ তাত তিলপিঠা ঘিলাপঠা পকামিঠৈ চুজি লাডু সেইবিলাক বনাই থাকো বনাই বনাই তাৰমানে দোকানত বিক্ৰী কৰো মিঠৈটো বনাবলৈ হ'লে চাউল ঘৰুৱা গাঁৱৰ চাউল আনি শালি চাউল পিঠা বনাও গুৰে সৈতে পগাই বনাও মিঠৈ বনাও সেই পাৰ্চেল কৰি দি থাকোঁ আৰু ঘিলা পিঠা বনাবলৈ হ'লে কেচা পিঠাগুড়ি লওঁ গুৰ লওঁ পানী দি সেই তে মিঠাতেলৰ লগত বনাও ঘিলাপিঠা সেইবিলাকো দোকানে দোকানে দি থাকোঁ আৰু চুজি লাডু বনাবলৈ হ'লে চুজি চেনি খিচমিচ বাদাম কাজু সেইবিলাক মিক্স কৰি লাডু বনাও সেইবোৰ লাডু বনাও মই দোকানে দোকানে দি থাকোঁ আৰু আচাৰ বনাবলৈ হ'লে জলকীয়া হওক টেঙা হওক নেমু হওক যি য'ত টেঙা আচাৰ বনাই থাকো সেইবোৰো মই দোকানে দোকানে দি থাকোঁ সেইবিলাক বনায়ে মই চলি আছো আচাৰ বনোৱাটোও জানো আৰু পিঠা বনা পিঠা বনোৱাটোও জানো তিলপিঠা বনাব হ'লে তিলৰ তিল কিনি আনো গুৰ আনো বৰা চাউলৰ পিঠা দি খুন্দি মিক্সিত দি খুন্দি সেইবোৰ টেয়াত পাতি গেছত হওক বা জুইত হওক তেনেকৈ বনাই বনাই মই দোকানে দোকানে দি থাকোঁ আৰু সেইবোৰ আৰু আচাৰো তেনেকৈ দি থাকো চবতে দোকানে দোকানে আৰু এতিয়া বিহু আহিছে বিহুতো বনাব লাগিব এতিয়া মই যোগাৰ কৰি আছো চাউল আজি ধুইছো ধুই মেলি ৰ'দত দিছো ঘিলা পিঠা মিঠৈ বনাব কাৰণে আৰু চুজি আনিছো চুজি লাৰু বনাব কাৰণে মই এতিয়া ভাজিছো ভাজি মেলি মিঠৈ বনাম বিকিম বিহু পালেহি নহয় সেইকাৰণে বিহুত দোকানে দোকানে দিবলৈ চুজি লাডু বনাব কাৰণে চুজি আনি লাডু বনাব লৈছো আৰু চেনি আনি চেনি লগত খিচমিচ বাদাম দি পেলাই লাডু বনাই দোকানে দোকানে দিব লাগিব আৰু পকামিঠৈয়ো তেনেকৈ দোকানে দোকানে দিব লাগিব মিঠৈটো দিম